হেল্ল' হেল্ল' ভাই তোৰ গাড়ীখন দৰকাৰ হৈছিল অঁ আমি দেওবাৰে হাবুঙলৈ যাম বুলি ভাবিছিলোঁ অঁ আমি এই দুইঘৰ মিলি পিনি চাৰিজন বা ছয়জন অঁ দেওবাৰে যাম অঁ হেৰি আকৌ দাম দৰটোৰ কথা আছে নহয় এই চাৰিজন গ'লে কেইটকা ল'বি আৰু ছয়জন গ'লে কেইটকা ল'বি অঁ অঁ চাৰিজন আৰু ছয়জন দেওবাৰে যাম পাৰিবি ন' অঁ অঁ হ'ব আমি দেওবাৰে যাম হাবুঙলৈ যাম অঁ হ'ব